অঁ হেৰি বাইদেউ আপুনি ডক্তৰ দাঁতৰ ডক্তৰ হয়নে অঁ আপুনি অঁ এই মই গেলেকীৰপৰা কৈছোঁ আমাৰ এই গেলেকী মেডিকেলত বহিছেনে আপুনি অঁ হেৰি মোৰ দাঁতৰ কাৰণে অকণমান প্ৰব্লেম আছিলে দেখুৱাবলৈ যাবলৈ আছিলে অঁ হেৰি নামটো লিখাই থবচোন অঁ এই ৰাজীনা গগৈ পেচেণ্ট আৰু নাযায় মোৰ নামটো লিখালেই হ'ব অকল আগত আৰু কোনোবা আছে নেকি অঁ হেৰি এই কেইজনৰ পাছত পৰিছোঁ বা মই হয় নেকি মেডিকেল কিমান সময়ত মেডিকেল কিমান সময়ত খোলে বাৰু অঁ হয় নেকি আৰু কেইটা বজাত বন্ধ হয় দুটা বজাত ন মই প্ৰায় এটামান বজাত পোৱাকৈ যাম দেই অঁ অঁ এই এক্স্ৰা চে্সা কৰিবলৈ চব সুবিধা আছে নাই বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বুধবাৰে ন অঁ তেওঁ ঘৰতো চাই নেকি অঁ মেডিকেলৰ বাহিৰে ঘৰটো চেম্বাৰ আছে হয় নহয় অঁ ঘৰত কিমান কিমান টাইমত বহে বাৰু হ'ব ঠিক আছে মই হেৰি

ন অঁ অঁ অঁ মোৰ এইকেইদিন দাঁতৰ বৰ প্ৰব্লেম হৈছে মই সোনকালে দেখুৱাবলৈ যাব লাগিব মানে

হ'ব ঠিক আছে অঁ